হেল্ল' নমস্কাৰ হয় মই এই মই খেল বিভাগৰপৰা কৈছিলোঁ অঁ হয় মই মানে খেল মই ক্ৰিকেট খেলৰ মই মানে কচাৰ হয় হয় আপুনি এতিয়া খেলিবলৈ পাৰেনে হয় এতিয়া কি খেলি আছে আপুনি

হয় যিহেতু আপোনাৰ এতিয়া খেলটো যিটো আপুনি খেলি আছে যিহেতু আপুনি এতিয়া আপোনাৰ আৰু ভালদৰেটো খেলিবলৈ হ'লে আপুনিটো শিকিব লাগিব অঁ শিকিবৰ কাৰণে মই মানে যেনে ক'চাৰ হয় তো মই আপোনাক আপোনাক গাইড কৰিবলৈ বিচাৰোঁ তো আপুনি যদি গাইড ল'বলৈ বিচাৰে তেন্তে আপুনি মোক কাইলৈ আপুনি লগ কৰিব পাৰে হয় মই এতিয়া কাইলৈ দ'লবাগান এই ফিল্ডত আহিম আপুনি যদি পাৰে শিকিবলৈ পাৰে দেন আপুনি আপোনাৰ স্কিল ডেভেলপ কৰিব বিচাৰে তেন্তে আপুনি মোক লগ কৰিবলৈ আহিব পাৰিবনে কাইলৈ সময়টো খুব বেছি আমি নটামান বজাত আমি তাত উপস্থিত হ'মগৈ আৰু নটাৰপৰা আমি সদায় চাৰে নটাৰপৰা আমি ক্লাছ ষ্টাৰ্ট কৰোঁ হয় এতিয়া আপোনাৰ অঁ হয় হয় ক'ব পাৰে ক'ব পাৰে এতিয়া আপোনাৰ অঁ হয় হয় আপুনি যদি আৰু লগৰ লৈ আহিব পাৰে তেন্তে মোৰ ভালেই বাৰু এতিয়া আপুনি এতিয়া যিহেতু আমি মই ক্ৰিকেট খেলাওঁ আৰু ক্ৰিকেটৰ প্ৰশিক্ষণ দিওঁ তেন্তে আপুনি ক্ৰিকেটৰ বিষয়ে আপুনি কিবাাকিবি জানেনে হয় বল বলাৰ বলিং কৰে হয় আগতে আগতে আপুনি আপুনি আগতে ক'ৰবাত খেলিছিলে নেকি ক্ৰিকেট হয় হয় হয় হয় এতিয়া আপুনি মানে ইয়াৰ আগতে ক'ৰবাত ক্ৰিকেট খেলা হৈছে তেন্তে

অঁ হয় তাকে আপুনি যদি তেনে আপোনাৰ লগৰ সহপাঠীসকলকো লৈ আহিব পাৰে আৰু খেলৰ বিষয়ে মই আৰু আপোনালোকক মানে এতিয়াতো এতিয়া আপোনালোকে যোনটোত খেলি আছে তাতকৈ উন্নতি হ'বলৈ আৰু ভালকৈ শিকিব লাগিব আগবাঢ়িব হ'লে নতুনকৈ তেন্তে আপোনাৰতো আৰু অকণমান শিকিব লাগিব অঁ তাকে শিকিবলৈ মানে আমি কাইলৈ মই খেলখনৰ মানে কাইলৈ চবকে লগ কৰিম বুলি আপোনালোকক ইনভাইট কৰিছোঁ আপোনালোকে আহিব তেন্তে হয় অঁ হয় হয় আহিব